পৰ্যটকসকল আমাৰ ধেমাজিলৈ আহে আহে মানে ধেমাজিত আৰু আমাৰ চাবলগীয়া কেইটামান বস্তু আছে আৰু ধেমাজিখন ইমানো মানে বেয়া নালাগে আমাৰ কিন্তু থাকি থাকি আমাৰ ধেমাজিখন আমাৰ বহুত ভাল লাগে আৰু আমাৰ ধেমাজিত বিশেষকৈ পৰ্যটকসকল আহে আমাৰ কেইটামান চাবলগীয়া বস্তু আছে যেনে এই কি হাবুং বুলি এডোখৰ জেগা আছে আহোমৰ দ্বিতীয় ৰাজধানী তাত মানে যেতিয়া মেলা হয় মুঠতে যাবলৈ আহিবলৈ ৰাস্তা নাইকীয়াকৈ মানুহ ইমানেই ভিৰ হয় আমাৰ মানুহবিলাকতো বাদেই বাহিৰৰ দেশৰ মানুহ আহি আমাৰ ইয়াত মানে চাইহি আৰু দ্বিতীয়তে এখন আমাৰ হেৰি আছে ধেমাজি জিলাত এখন কি কয় এইটো মালিনী থান বুলি এখন থান আছে সেই থানখনতো মানে মালিনী মালিনী মেলা হয় যেতিয়া মেলা হয় নহয় তাত মানে মানুহৰ ইমানেই সমাগম হয় মানে আমিও যাওঁ কেতিয়াবা চাবলৈ কিন্তু আমি কি উভতি আহিবলগীয়া হয় যে যাবই নোৱাৰি ইমানে মানুহে হয় বাহিৰৰ দেশৰ পৰ্যটকসকলো তাত সেই মনোৰমা দৃশ্যটো চাবলৈ সকলোৱে আহে আৰু তৃতীয়তে আমাৰ পাট মুগা মানে হেৰিয়ৰ কি কয় এইটো বিখ্যাত আমাৰ এডোখৰ জেগা হ'ল ঢকুৱাখানা তাত মানে আমাৰ বহুতখিনি হেৰি আছে মানে এইটো কি বুলি ক'ম দিয়ে এইটো গছ গছনিবিলাকে যে মুগা যে পোহে ধৰক সেইবিলাক চাবলৈ বুলিও যায় আৰু বিশেষকৈ তাৰমানে আমাৰ ধেমাজিলৈ বাহিৰৰ পৰ্যটকসকল আহে মই নিজে দেখিছোঁ ধেমাজি বানপানী বানপানী বুলিও কয় বহুতে ঠিক আছে বানপানী নোহোৱাও নহয় বাৰু জেগাই জেগাই হয় কিন্তু আমাৰ টাউনখনত বানপানী ইমান এটা প্ৰভাৱ নপৰে বিশেষকৈ আমি যি টাউনত থকা মানুহখিনি ইমান বানপানীৰ কষ্ট ভুগিবলগীয়া নহয় তাৰ কাষে বাজে ধৰক আমাৰ ইয়াত জীয়াধল নদী এখন আছে সেই নদীয়েও পানী আহি যথেষ্ট অপকাৰও কৰিছে মানুহক টাউনখনক বাদ দি আহিছে বানপানীও সেইবিলাকো কিছুমানে চাবলৈ আহে ইয়াত বহুত বানপানীও হয় বুলি গতিকেলৈ আমাৰ ধেমাজি বিশেষকৈ এই কি কয় এইটো আৰু এটা বস্তু আছে ঘুগুহা দল বুলি ঘগুহা দলত মানে ঘুগুহাৰ দলটো চাবলৈ আহে সেইটো আমাৰ ধেমাজিতে আছে তেনেকৈ আৰু মানে পৰ্যটকসকল প্ৰায় আহে আৰু আমাৰ ইয়ালৈ সেইটো সত্য কথা হ'ব আৰু মই ইমানতে ৰাখিছোঁ